টোপনিয়ে আমাৰ শৰীৰটো ভালে ৰখাৰ কাৰণে যথেষ্ট সহায় কৰে কাৰণ টোপনি অবিহনে মানুহে নিজৰ কৰ্মক্ষেত্ৰত আগবাঢ়িব নোৱাৰে মানুহে গোটেই দিনটো কাম কৰি বিভিন্ন ধৰণৰ ঘৰুৱা

জিৰণি দি তেওঁৰ টোপনিটো পূৰ কৰে আৰু শৰীৰত শক্তি সঞ্চয় কৰে আৰু তেনেদৰে যদি মানুহে শৰীৰত